জাতীয় উৎসৱ বুলি ক'লে সাধাৰণতে আমি বিহুৰ বিষয়েই ক'ব পাৰোঁ বিহু অসমীয়াৰ প্ৰাণস্বৰূপ বিহু তিনিটা কাতি বিহু মাঘ বিহু আৰু বহাগ বিহু বিহুসমূহ সাধাৰণতে কৃষিৰ লগতে জড়িত হৈ থাকে কাতি বিহু ধান ওলোৱা সময়ত পালন কৰা হয় এই বিহু সাধাৰণতে অসমীয়া ৰাইজে অতি সাধাৰণভাৱেই পালন কৰে আৰু ইয়াৰ পিছত আহে মাঘৰ বিহু মাঘ বিহু খেতি চপোৱাৰ পিছত পালন কৰে আৰু এই বিহু লগেভাগে এসাঁজ খাই আনন্দ উল্লাসৰে পাৰ কৰে ইয়াৰ পিছত আহিলে বহাগ বিহু বহাগ বিহুক আমি ৰাঙলী বিহু বুলিও ক'ব পাৰোঁ কাৰণ এই বিহুত সকলোৱে নাচি বাগি এই ৰং ৰহইছৰে পালন কৰে বহাগ বিহুটো আমি সাতটা সাতবিহু বুলিও ক'ব পাৰোঁ বহাগ বিহু সাধাৰণতে চ'তৰ আৰু বহাগৰ দুমাহীৰ দিনা গৰুবিহু পালন কৰা হয় তাৰপিছৰ পিছদিনা বহাগৰ এক তাৰিখে মানুহৰ বিহু পালন কৰা হয় আৰু গৰু বিহুৰদিনা সকলোৱে মিলি সকলো ৰাইজে মিলি গধূলিলৈ হুঁচৰি যোৱা হয় আৰু এই হুঁচৰি বহাগৰ সাতদিনলৈ বা সাতবিহুলৈকে আৰু সকলো ৰাইজে মিলিজুলি পালন কৰে ইয়াৰ উপৰিও অসমীয়াৰ অন্য এক উৎসৱ হৈছে বৰসভা সাধাৰণতে জেঠমাহত বৰসভা পালন কৰে আৰু এই বৰসভাত নাম প্ৰসং নামঘৰত পালন কৰা হয় দিনৰ ভাগত ভকতসকলে নামঘৰত নাম প্ৰসন কৰি প্ৰসাদ বিতৰণ কৰে আৰু গধূলিলৈ স্থানীয় যুৱকবৃন্দসকলৰদ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হয় ইয়াৰ উপৰিও আমাৰ সকলোৰে অসমীয়া ইয়াৰ উপৰিও আঘোণ মাহত মাজুলীত ৰাস উৎসৱ পালন কৰা হয় সেই ৰাস উৎসৱত শ্ৰী কৃষ্ণৰ ৰাসলীলা সম্পূৰ্ণৰূপে তেওঁলোকে প্ৰদৰ্শন কৰে